ঘোঁৰাক প্ৰশিক্ষণ দিয়াৰ আগতে ঘোঁৰাটোৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব লাগিব মনোবিজ্ঞানৰ দ্বাৰা আমি আয়ত্ব কৰিব লাগিব ঘোঁৰাটোৱে শক্তিশালীভাৱে ঘাঁহ পানী খাব পাৰে নে নোৱাৰে দানা আদি খাব পাৰে নে নোৱাৰে সেইটো চাব লাগিব যদি আমি ঘোঁৰাটো শক্তিশালী ৰূপত নেদেখোঁ তেতিয়াহ'লে তাক খুৱাই বোৱাই আমি শক্তিগত কৰিব লাগিব শক্তিশালী আমি কি কৰিম দানা দি চাব লাগিব আৰু ভাল ঘাঁহখিনিত আমি এৰাল দিব লাগিব তেতিয়া ঘোঁৰাটোৰ চেহেৰাটো ভাল হৈ আহিব ঘোঁৰাটো চেহেৰাটো ভাল হোৱাৰ লগে লগে তাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে সেই ঘোঁৰাটোৱে ভাল ধৰণে কাম কৰিব পাৰিব চলন ফুৰণত শক্তিশালে আৰু ঘোঁৰাটোৰ সদায় মূৰটো ওপৰলৈ দাঙি লেকামডাল লগোৱাৰ লগে লগে সি মূৰটো দাঙি ওপৰলৈ

মানে এটা বাঘৰ নিচিনা সি জঁপিয়াব যেন বা এটা সুস্থ ঘোঁৰাই যেনেকৈ জঁপিয়াই তেনেকৈ জঁপিয়াব যেন এনে হ'ব লাগিব যদি ঘোঁৰাটোৱে লেকামডাল দিয়াৰ সময়ত যদি তললৈ মূৰ কৰি অকল ঘাঁহে খাই থাকে বা সি অকল দানাই খাই থাকিব বিচাৰে তেনে ঘোঁৰা কি নহয় প্ৰশিক্ষণ দিলেও সেই ঘোঁৰাটো ভাল এটা ৰাইডিং হৰ্চ হিচাপে তাক তুলিব পৰা নহ'ব বুলি আমি জানো যিহেতু আমি ঘোঁৰা প্ৰতিপালন কৰি পাইছিলোঁ ঘোঁৰা চলাই পাইছোঁ আৰু ঘোঁৰাটো গা নুম আদিও মিহি হ'ব লাগে ওপৰত চিকৰাই খোৱা বা খৰে খোৱা বা বেমাৰ আজাৰ দি চামৰাৰ ছালৰ বেমাৰ থকা বা কিবা নেগুৰটোত মানে জতা লগা এনেকুৱা ঘোঁৰাবিলাক বা খুৰাটোত বোলে ঘাঁহ লগা এনেকুৱা ঘোঁৰাবিলাক ভাল ৰাইডিং ঘোঁৰা কৰিব নোৱাৰি যিমান চেষ্টা কৰিলেও সেই ঘোঁৰাটোক মানে ৰাইডিং হিচাপে ল'ব নোৱাৰে যিহেতু সি বেমাৰী ঘোঁৰা বেমাৰ হৈ থাকিলে পটককৈ ভাল কৰিব নোৱাৰে মানে ঘোঁৰা আৰু ঘোঁৰাটোৱে সদায় আগলৈ যাবলৈ বিচৰা ঘোঁৰা হ'ব লাগিব এনেকুৱা আছে এতিয়া কিছুমান প্ৰশিক্ষণ দিওঁতেও বা তাক চলাওঁতেও সি আগলৈ নগৈ পিছলৈ গৈ থাকে তাৰ লেকাম টানিলে সি পিছলৈহে গৈ থাকে মুখখন ওপৰলৈ কৰি ল'ব লেকামডালে সৈতে আৰু পিছলৈ সেই কৰে সেই ঘোঁৰাটো ল'ব নালাগে আমি মানুহে কওঁ সেইটো বেক কৰা ঘোঁৰা বেক কৰা ঘোঁৰা তাৰমানে পাছলৈ যোৱা ঘোঁৰা সেইটো ভাল ঘোঁৰা নহয় যিটো ঘোঁৰা শিকাব যোগ্য সবল সুস্থ সুঠাম দেহৰ অধিকাৰী হ'ব হোৱাটোহে ল'ব লাগে আৰু ঘোঁৰাটো শিকোৱাৰ সময়ত তাৰ গাড়ীখন লগাওঁতে মানে ভাল ধৰণে চাব লাগে যে ঘোঁৰাটোৱে পিঠিত গাড়ীখন লোৱাৰ লগে লগে যাতে খুব নুঝুকে খুব ভাল ধৰণে বোলে সি মোৰ গাত যেনে গৰু শিকাওঁতে যেনেকৈ জুঙুলিখন দিয়া হয় ঘোঁৰা শিকাওঁতেও গাড়ীখন দিয়া হয় গাড়ীখন দিয়াৰ লগে লগে যাতে সি তোৰা বা ইফালে ইফালে কৰি থকা এনেকুৱা হ'ব নালাগে ঘোঁৰাটোৱে গাড়ীখন দিয়াৰ লগে লগে মোক প্ৰশিক্ষণ দিবলৈ বুজি পোৱা আৰু কথা মানা হ'ব লাগে ঘোঁৰাটো ঘোঁৰাটোক অই ৰহ তাৰমানে নিৰ্দিষ্ট কথা কেইটামান কৰি ল'ব লাগে যে যিকেইটা কথা ক'লে বোলে ৰহ বুলি কোৱাৰ লগে লগে সি বুজি পোৱাকৈ যা বুলি কোৱাৰ লগে লগে যাব পৰাকৈ জাঁপ মাৰ বুলি কোৱাৰ লগে লগে জাঁপ মাৰিব পৰাকৈ বা আঁঠু ল' কৰা লগে লগে সেই আঁঠু ল'ব পৰাকৈ তেনেধৰণৰ এটা ভাল ৰাইডিং ঘোঁৰা তৈয়াৰ কৰিব পৰা হয় যদি শিকোৱা মানুহজনো জ্ঞান নাই যদি ঘোঁৰাটো জ্ঞান নাই তেনেকুৱা ঘোঁৰাবিলাকত পৰা সৃষ্টি নহয় লৈ গ'লে প্ৰথম আৰু এটা চাব লাগিব ঘোঁৰাটোৱে যিটো লাইনত যাবলৈ কোৱা হয় সেই লাইনটোতে সি যোৱা হ'ব লাগিব বোলো সেইকাৰণতে সোঁ ছাইডে গৈছে বাওঁ ছাইডে গৈছে আগলৈ গৈছে পাইছলৈ গৈছে তেনেধৰণে নহয় যে ঘোঁৰাটো খেল খেল হয় প্ৰতিযোগিতা হয় কেতিয়াবা ঘোঁৰাটো প্ৰতিযোগিতা নি নমাবলৈ হ'লে তাততো শাৰী শাৰী আচ দিয়া থাকিব নিজৰ লাইনত নিজে যা গৈ যাতে প্ৰতিপেক্ষক আক্ৰমণ কৰিব পাৰি বা প্ৰতিপক্ষৰ লগত যুদ্ধ দিব পাৰি সেয়ে প্ৰশিক্ষণটো দিব লাগিব আৰু সোঁ ছাইডে ঘূৰ ক'লে সোঁ ছাইডে ঘূৰিব পৰা বাওঁ ছাইডে ঘূৰ ক'লে বাওঁ চাইডে আগলৈ যা বুলি ক'লে আগলৈ যাব পৰা ৰ' বুলি ক'লে ৰ'ব পাৰা তেনেধৰণেহে ঘোঁৰা প্ৰশিক্ষণ দিলে ভাল হয় যিটো ঘোঁৰাই সেই কথাবিলাক ক'লে বুজি পায় সেই তেনে গুণৰ ঘোঁৰা পৰা আমাৰ লাভ হ'ব বা খৰচ তেনেহ'লে আৰু আমি ঘোঁৰাটোৰ পেঠিত কেতিয়াবা ইটা অন্যান্য সামগ্ৰী আদিও আমি সেই ঘোঁৰাবিলাকৰ যি কিছুমান সৈনিকসকলে ব্যৱহাৰ কৰে ঘোঁৰা আছে সৈনিকৰ ঘোঁৰা পাহাৰ বগাব পাৰিব লাগিব পাহাৰৰ নলাত কেনেকৈ পাৰ হৈ যাব লাগে পাহাৰৰ দাঁতিত কেনেকৈ খোজ কাঢ়িব লাগে ইটা আদি বুকি লৈ যাওঁতে কেনেকৈ খোজ কাঢ়িব লাগে বা ধানৰ বস্তা আদি টানোতে মতে কেনেকৈ মানে গা টানিব লাগে বা ঘোঁৰাৰ দ্বাৰা এখন গাড়ী টানোতে ঘোঁৰা গাড়ীখনক অন্য গাড়ীৰ লগত কৰ্চ কৰোঁতে কেনেধৰণে কৰ্চ কৰিব লাগে সেইখিনি কথা ভাল ধৰণে শিকাব লাগিব মালিকে আৰু সেই মালিকে শিকোৱাৰ লগে লগে ঘোঁৰাটো যাতে বুজি পায় তাত মৰম ফচলাই ফচলাই শান্তিৰে সৈতে শিকাব লাগিব বা আমি শিকাওঁ কিন্তু শিকাওঁতে তাক ধাই ধুইকৈ মাৰিব নালাগে সেইকাৰণতে ডাঙৰ শব্দ আদি

কৰি দিব নালাগে ডাঙৰ শব্দ কৰিলে সেই শব্দটোকে মনত পেলাই থাকিব সেই অন্য জ্ঞান নল'ব সেই শব্দলৈকে মনত পৰি পৰি জ্ঞান ল'ব নোৱাৰিব ভাল জ্ঞানখিনি ল'ব নোৱাৰিব গতিকেলে শান্তিৰে মৰমেৰে তাক শ্ৰদ্ধাৰে আৰু সদায় ঘোঁৰাটোক গা ধুৱাব লাগে বা তাৰ গাত ব্ৰাছ মাৰি দিব লাগে ব্ৰাছ মাৰি দিলে তাৰ গাটো মিহি হয় বা আৰু খোৱা খোৱাত কৃত্ৰিম খোৱা লগাই পেলাই কৰা হয় এ কৃত্ৰিম খুৰা পাহাৰত যিটো ঘোঁৰা যাব লাগে সদ্যহতে ভৰামত চলিবলৈ হ'লে আমি কৃত্ৰিম খুৰা নলগালৈ পাহাৰত যাবলৈ কৃত্ৰিম খুৰা লগাই দিবলগীয়া হয় সেই কৃত্ৰিম খুৰাটো লগাওঁতে ভাল ধৰণে লগ লগাই দিব লাগে যাতে সি দুখ নাপায় কষ্ট নাপায় সেই দুখ কষ্ট যাৰ যাৰ যাতে সেই দুখ কষ্টটোৱেগৈ মনত পেলাই পেলে যাতে ভাল জ্ঞানখিনি পাহৰি নাযায় তেনেধৰণে মৰমেৰে সৈতে আৰু বান্ধ দিছে দিয়া হয় কেতিয়াবা বান্ধা থৈ দিয়া হয় মানে তাক টেঙত তাক বান্ধা দিয়া হয় আৰু বান্ধা দিয়া ৰছীডাল লগাবলেখিনি সময়টো খুব ভাল ধৰণে তাক মৰম কৰি লেকামৰ দ্বাৰা নিচুকাই নিচুকাই কৰিব লাগে আৰু কিছুমান ঘৰত এনেকুৱা কিছুমান চফা পাছত কাম কৰি দিব বিচাৰে মানুহ যিয়ে শিকায় তেওঁকো হয়তো কামুৰিব বিচাৰিব যাতে সি কামুৰি নিদিয়ে তাৰ আগতে তাক যে ক'ব লাগিব কামুৰি নিদিব ঘোঁৰা শিকাব কেতিয়াও আক্ৰমণ নকৰিবা এনে শান্তিহঁতে ফচলা ঠলে সি বেয়াখিনি কেতিয়াও নকৰে এনেধৰণে আমি ঘোঁৰা প্রশিক্ষণ দিওঁ আৰু যিহেতু নিজে ঘোঁৰা চলাই পাইছোঁ ঘোঁৰাৰ পিঠিত দৌৰাই পাইছোঁ আৰু ঘোঁৰাত আৰু এইটোও লক্ষ্য কৰিব লাগে ঘোঁৰাটোক এইটোও শিকাব লাগে মানুহজনে পিঠিত উঠি দৌৰাই থাকোঁতে থ'ব লাগে তোমাৰ পিঠিত উঠি থাকোঁতে তুমি গাটো কেতিয়াও বেয়াকে জোকাৰি নিদিবা পথালি পথালিকে জোকাৰি নিদিবা যিহেতু তোমাৰ ওপৰত যিজন চালক আছে তোমাক যিয়ে পৰিচালনা কৰিছে তেওঁক ঘোঁৰাৰ পৰা হৈ নোপৰাকে তোমাৰ পিঠিৰ পৰা হৈ সদায় পিঠিত থকা মানুহজনক বন্ধুত্বসুলভ জ্ঞান কৰিব বুলি ঘোঁৰাটোক ক'ব লাগে আৰু ঘোঁৰাই মৰমেৰে ক'লে সেই কথাখিনি বুজাব কিন্তু সেইকাৰণে পিঠিত গঠিয়ে লেকামৰ ৰছীডালে ধাও ধাওকৈ কোবাব নালাগে সি জেনি তেনি দৌৰিব পলাব চাব সেই মাৰ খাই যাম বুলি ক'লে প্ৰশিক্ষণ দিয়াজনে সদায় প্ৰশিক্ষক হিচাপেহে থাকিব লাগে তেওঁ এজন অজ্ঞতালীয় ৰূপৰ ডক্তৰ হিচাপে চিনাকি হ'ব নালাগে যিহেতু জন্তু জীৱ জন্তু সদায় মানুহৰ মৰম বিচাৰে যি মৰমৰ তেওঁ প্ৰতিপালিত হয় আৰু সেই মৰমৰ প্ৰতিপালিত হ'লে আমাৰ জনসাধাৰণৰ মানে বিশেষ ঘোঁৰাৰ দ্ৱাৰা যি লাভৱান হ'ম বুলি ভাবে লাভ কৰিব বিচাৰে তেওঁ লাভৱান হ'বই ৰাইডিং হৰ্চ আৰু গাড়ী টনা হৰ্চ প্ৰায় একেই কথা গাড়ীত এনে বা পিঠিত বস্তু টানে তাক প্ৰশিক্ষণটো ভালদৰে দিব লাগে